আমাৰ গাঁৱত সাধাৰণতে যুৱক যুৱতীসকলে বিহু নৃত্যৰ লগতে জড়িত বহাগ বিহু আহিলে তেওঁলোকে নৃত্য গীতৰ লগত মানে লাগি পৰে ঘৰুৱা কাম বন এৰিও তেওঁলোকে আপোন পাহৰা হৈ গৈ নৃত্য কৰে গছৰ তলত কৰে আৰু আমাৰ যিহেতু ঘৰে ঘৰে নৃত্য কৰাৰ আমাৰ বি বিহু হুঁচৰি আদি কৰা নিয়ম চলি আহিছে সেইফালৰ পৰাও ক'বলৈ গ'লে বিহুৰ লগতে আমাৰ যুৱক যুৱতীসকল জড়িত যিসকল যিহেতুকে আমাৰ ওচৰত বা আমাৰ ইয়াত তিৱা জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোকৰ সেই তিৱা নৃত্যৰ লগতো তেওঁলোকৰ জনগোষ্ঠীয় লোককেইজন তিৱাৰ ল'ৰা ছোৱালী কেইজন অৰ্থাৎ যুৱক যুৱতীসকল জড়়িত হৈ থকা দেখিবলৈ পোৱা যায়